মই চাহ খাই বিৰাটেই ভাল পাওঁ আৰু আমাৰ ঘৰত সকলোৱে চাহ খাই ভাল পায় আৰু আমাৰ অসমত বিশেষকৈ চাহৰ খেতি বহুত বেছিকৈ হয় আৰু মই গাখীৰ চাহ বনাই ভাল পাওঁ লাল চাহ বনাই ভাল পাওঁ লেমন টি বনাওঁ গ্ৰীণ টি বনাওঁ জিঞ্জাৰ টি বনাওঁ তেনেকৈ বহুত ধৰণৰ চাহ বনাব মই জানো তাৰ পিছত গাখীৰ চাহ মই বনাই বিৰাট ভাল পাওঁ গাখীৰ চাহ মই খায়ো ভাল পাওঁ তেনেকৈ অকণমান পানী ল'লোঁ পানী গেছত দিলোঁ পানীখিনি গৰম কৰিলোঁ তাৰ পিছত চেনি দিলোঁ চাহপাত দিলোঁ ইলাচী দিলোঁ দি পেলাই ষ্টাফখিনি উতলালোঁ উতলাই গাখীৰ দিলোঁ গাখীৰ দি পেলাই উতলালোঁ তাৰ পিছত ধুনীয়া গাখীৰ চাহ বনালোঁ মই নিজেও খালোঁ আৰু ঘৰৰ সকলোকে খোৱালোঁ আৰু আমাৰ ওচৰ চুবুৰীয়া প্ৰত্য়েকেই ঘৰত চাহ খায় চাহ বনাই ভাল পায় চাহ খাই ভাল পায় আৰু ভাৰতৰ সকলো মানুহেই চাহ বনাই বা খাই ভাল পায় আৰু ধুনীয়া ধুনীয়াকৈ যদি আপুনি ঠাণ্ডা বতৰত যদি একাপ ধুনীয়া চাহ খাব পোৱা যায় কিমান ভাল লাগি যায় কাম কৰাৰ ভাগৰ লাগি থাকিলে ধুনীয়াকৈ যদি গাখীৰ চাহ একাপ বনাই খাব পাৰি তেতিয়া ভাগৰ আঁতৰি যায় আকৌ কিছুমানৰ গাখীৰ চাহ নাখালে মূৰৰ বিষ হয় মূৰ বিষাই থাকিলে যদি ঔষধ খাই যদি ভাল নাই পোৱা তেনেকুৱা মানুহ যদি ধুনীয়াকৈ গাখীৰ চাহ একাপ ডাঠকৈ বনাই যদি খাই দিয়ে তেতিয়াহ'লে মূৰৰ বিষ নাইকীয়া হৈ যায় আৰু চাহ খাই খাই মানুহৰ কিছুমানৰ হেবিট হৈ যায় চাহ নহ'লে মানুহ থাকিব নোৱাৰে ময়ো থাকিব নোৱাৰোঁ মই দিনটোত তিনিকাপমান চাহ খাওঁয়েই আৰু নাখালে মোৰ নহয় মোৰ তেতিয়া মূৰৰ বিষ ষ্টাৰ্ট হৈ যায়